পশুপালনৰ লগত মিলাই আমি বিভিন্ন ধৰণৰ ব্যৱসায় কৰিব পাৰোঁ মাছ মাংস কণী গাখীৰ উৎপাদনৰ উপৰিও আৰু আমি বিভিন্ন ধৰণৰ বস্তু উৎপাদন কৰি বজাৰত বিক্ৰী কৰিব পাৰোঁ তাৰ ভিতৰত কিছুমান বস্তু হ'ল আমি পশুপালনৰ লগত মি মিলাই পাচলিৰ খেতি কৰিব পাৰোঁ আমাৰ জলবায়ুৰ লগত মিলা বিভিন্ন ধৰণৰ পাচলিৰ খেতি যদি আমি সেই ফাৰ্মত কৰোঁ তেতিয়াহ'লে আমি তাৰ পৰা বিভিন্ন ধৰণে লাভৱান হম আৰু বজাৰত বিক্ৰী কৰিব পাৰিম তাৰ উপৰিও আমি পশুপালনৰ লগতে এখন নাৰ্চাৰি বনাব পাৰোঁ তাৰ পৰা বিভিন্ন ধৰণৰ ফুলৰ খেতি আমি কৰিব পাৰোঁ আৰু সময়ে সময়ে ইয়াক বজাৰত বিক্ৰী কৰিব পৰা যাব যেতিয়া ইয়াৰ সময় হয় তেতিয়া ইয়াৰ পৰা যথেষ্ট লাভ পোৱাৰ লাভ পোৱা যাব পাৰে তাৰোপৰিও আমি ফল মূলৰ খেতি কৰিব পাৰোঁ আমাৰ জলবায়ুৰ লগত মিলা বিভিন্ন ধৰণৰ ফল মূল যেনে আম জাম কঁঠাল মধুৰি আম আদিৰ আমি খেতি কৰিব আৰু তাৰ পৰাও আমি এক এইবোৰ বজাৰত বিক্ৰী কৰিব পাৰোঁ আৰু এক শকত ধন আমি লাভ কৰিবলৈ আমি সক্ষম হ'ব পাৰোঁ তাৰোপৰি আমি ফাৰ্মৰ লগত যদি আমাৰ পুখুৰী থাকে তাত আমি মস্য পালন কৰিব পাৰোঁ আৰু যেতিয়াই মস্যবোৰ ডাঙৰ হয় তেতিয়াই আমি ইয়াক বিক্ৰী কৰি যথেষ্ট লাভৱান হ'ব পাৰোঁ মস্য খেতিৰ লগতে মস্য পালনৰ লগতে আমি ইয়াৰ লগত মস্যৰ মাছৰ পোৱালিৰ খেতিও কৰিব পাৰোঁ বিভিন্ন ধৰণৰ আজিকালি যিবোৰ পদ্ধতি ওলাইছে সেই পদ্ধতিবোৰ আমি প্ৰয়োগ কৰি পাকাৰ সৰু সৰু নলা টাইপ ড্ৰেন সৰু সৰু পুখুৰী বনাই তাত আমি মস্যৰ পোৱালিৰ মাছৰ পোৱালিৰ খেতি কৰিব পাৰোঁ আৰু এইবোৰৰ আজিকালি বজাৰত চাহিদা যথেষ্ট উন্নত যাৰ যাৰ ফলত আমি অতিৰিক্ত সামগ্ৰী এইবোৰ অতিৰিক্ত সামগ্ৰী হিচাপে বিক্ৰী কৰিব পাৰোঁ আৰু টকা পইচাৰ আহৰণ কৰিব পাৰোঁ তাৰোপৰি আমি যদি ফাৰ্মত গাহৰি পোহা হয় গাহৰিৰ পোৱালি আমি বিক্ৰী কৰিব পাৰোঁ সময়ে সময়ে আৰু যদি আমাৰ ফাৰ্মত গৰু আৰু ছাগলীৰ ব্যৱস্থা থাকে তেতিয়াহ'লে গৰুৰ গোবৰ ছাগলীৰ গোবৰ আদিৰ পৰা আমি গোবৰৰ সাৰ সাৰ প্ৰস্তুত কৰিব পাৰোঁ আৰু এই সাৰসমূহৰ পৰা আমি এই সাৰসমূহৰ বজাৰত চাহিদা যথেষ্ট বেছি আৰু এই সাৰ সমূহ বিক্ৰী কৰিব পাৰোঁ ইয়াৰোপৰি আমি কেঁচু সাৰ আজিকালি যথেষ্ট পৰিমাণে ব্যৱহাৰ হয় মানুহে ৰাসায়নিক সাৰবোৰ আজিকালি ব্যৱহাৰ কৰিবলৈ এৰি দিছে আৰু কেঁচু সাৰ গোবৰ সাৰৰ ওপৰত যথেষ্ট গুৰুত্ব দিছে ইয়াৰ পৰা আমি এই কেঁচু সাৰ গোবৰ সাৰ বিক্ৰী কৰিব পাৰোঁ নিজৰ ফাৰ্মত উৎপন্ন কৰি আৰু ইয়াৰ উপৰিও গোবৰৰ পৰা আমি গোবৰ গেছ প্ৰস্তুত কৰিব পাৰোঁ যাৰ ফলত আমি ৰন্ধন কাৰ্যত এই গেছ ব্যৱহাৰ কৰিব পাৰোঁ